হেল্ল' ভাইটি হেৰি আমি কাইলৈ বাসুদেৱ থানলৈ যাম বুলি ভাবিছিলোঁ তাকে তোমাৰ গাড়ীখন পাম নি বাৰু ভাড়ালৈ এই আমি চাৰিজনমান মানুহ যাম বুলি ভাবিছিলোঁ অঁ অঁ অঁ